আমাৰ গাঁৱত বৰ্তমান বহুতো ব্যৱসায় সম্পাদন কৰা হৈছে কিয়নো বৰ্তমান সময়ত গাঁৱৰ মানুহে সকলোৱে চাকৰি পোৱা নাই আৰু ফলত কিছুমান মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিয়ে তেওঁলোকে নিজৰ জীৱন যাপন কৰিছে প্ৰথমতে ব্যৱসায় বুলি ক'লে আমাৰ গাঁৱত এখন শনিবৰীয়া বজাৰ বহে সেই শনিবৰীয়া বজাৰত আমাৰ গাঁৱৰ বিভিন্ন মানুহে বজাৰলৈ যায় তেওঁলোকৰ নিজৰে বাৰীত কৰা শাক পাচলি তামোল পাণ সেইবিলাক নি তেওঁলোকে বিক্ৰী কৰে বিক্ৰী কৰাৰ ফলত তেওঁলোকে নিজেই বিক্ৰেতা হিচাপে তেওঁলোকে কাম কৰিব পাৰিছে লগতে তাৰপৰা দুই এটকা পইচা ইন উপাৰ্জন কৰিব পাৰিছে আৰু সেই উপাৰ্জন কৰা টকাৰে তেওঁলকে নিজৰ ঘৰখন সুন্দৰভাৱে তেওঁলোকে চলাব পাৰিছে ইয়াৰ লগতে আমাৰ গাঁৱত বিশেষকৈ মুগা খেতি বেছিকৈ কৰা হয় সেই মুগা খেতি কৰি মুগা কাপোৰ তৈয়াৰ কৰি মানুহবিলাকে বজাৰত বিক্ৰী কৰে বিভিন্ন দোকানে দোকানে তেওঁলোকে বিক্ৰী কৰে আৰু যাৰ ফলত তেওঁলোকে বহুতো পইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কিয়নো গাঁৱত প্ৰত্যেক ঘৰ মানুহতেই চুমনি আছে মুগা চোমনি আছে আৰু মুগা চোমনি মুগা চোমনিত সকলো মানুহে মুগা পুহি তাৰপৰা তেওঁলোকে মুগা পায় আৰু সেই মুগাটো তেওঁলোকে সূতাত সূতা উৎপাদন উৎপাদন কৰি সেই সূতাৰে তেওঁলোকে কাপোৰ বৈ বিভিন্ন বজাৰত বিক্ৰী কৰে কাপোৰ বুলি ক'লে ৰিহা মেখেলা চাদৰ যোৰা ইত্যাদি ইত্যাদি ইয়াৰ লগতে আমাৰ গাঁৱৰ এটা তেল ডিপু আছে সেই তেল ডিপুত বিভিন্নজন কৰ্মচাৰী এতিয়া প্ৰয়োজন হৈছে সেই তেল ডিপুত আমাৰ গাঁৱৰে ডেকা ল'ৰা আদহীয়া মানুহ তাত সেই তেল ডিপুটোত জড়িত হৈ গৈছে জড়িত হোৱাৰ ফলত তেওঁলোকে সেই তাৰপৰা কিছুমান উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে নিজেই স্বাৱলম্বী হ'ব পাৰিছে ইয়াৰ লগতে আৰু আমাৰ গাঁৱৰ স্কুলৰ সন্মুখত এখন ঘুগুনি দোকান আছে ঘুগুনি দোকানখন বৰ্তমান বৰ্তমান দোপতদোপে ভালকৈ চলি আহিছে কাৰণ আগৰ তুলনাত ঘুগুনি বিক্ৰেতাজনে ঘুগুনি ভালকৈ বনাই আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী পৰা আদি কৰি ছাত্ৰ ছাত্ৰী পৰা আদি কৰি আৰু গাঁৱৰ গাৱঁৰ অন্যান্য মানুহ আদি কৰি সেই ঘুগুনি দোকানখনত তেওঁলোকে খাবলৈ আহে আৰু ঘুগুনি দোকানখনত যেতিয়া মানুহবোৰ আহে তেতিয়া সেই ঘুগুনি বিক্ৰেতাজনে সেই মানুহবোৰৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন লাভ হয় লাভ হোৱাৰ ফলত তেওঁ বহুতো পইচা পাই আৰু পইচা পোৱাৰ ফলত তেওঁ নিজৰ ঘৰ নিজৰ ল'ৰা ছোৱালী আদি তেওঁ পঢ়ুৱাব পাৰিছে বা চলাব পাৰিছে ইয়াৰ ইয়াৰ লগতে আৰু আমাৰ গাঁৱত বহু বহুতো ব্যৱসায় আছে